বিশ্বত ধৰ্ম বিশ্বাস কৰা লোকসকলৰ সংখ্যা বাঢ়িছে বুলিও ক'ব নোৱাৰি কমিছে বুলিও ক'ব নোৱাৰি যিসকল লোকে ধৰ্মক বিশ্বাস কৰি তেওঁলোকে সুফল লাভ কৰিছিল তেওঁলোকে ধৰ্মক বিশ্বাস কৰিছিল আৰু যিসকল লোকে ধৰ্মক বিশ্বাস কৰি তেওঁলোকে সুফল লাভ কৰা নাছিল তেওঁলোকে ধৰ্মক কেতিয়াও বিশ্বাস কৰা নাছিল উশৃংখলতাৰ বিষয়ে ক'বলৈ গ'লে আজি কিছু দিনৰ আগতে বগা ঘোঁৰা ওলাইছে বুলি আই আহিছে বুলি বগা ঘোঁৰাক গামোচা পিন্ধাই আদৰি ধূপ ধূণা জ্বলাই তেওঁলোকক আদৰি আনিছিল আৰু বহুলোকে উশৃংখলতাৰ সৃষ্টি কৰি উশৃংখলতাৰ সৃষ্টি কৰি তেওঁলোকে অন্ধবিশ্বাসৰ প্ৰভাৱ পেলাইছিল